মই এসপ্তাহ আগত এটা ফোন লৈছিলোঁ ফোনটোৰ নাম হ'ল ৰেডমি টেন ফোনটো মই ল'লো ফোনটো মোৰ পৰিছিলে চৈধ্য হাজাৰ টকা ফোনটো মই আমাৰ ইয়াত এই ওচৰত দৰং চাইকেলৰ পৰা লৈছিলোঁ তেজপুৰ ফোনটো মই ল'লো ঠিকেই ফোনটো লোৱাৰ পিছত ফোনটো মোৰ এতিয়ালৈকে আজি এসপ্তাহ হ'ল ব্যৱহাৰ কৰি খুবেই ভাল লাগিছে আৰু ফোনৰ ৰং কওঁ মই বা কেমেৰা কওঁ বা যিটো ৰেম বুলি কয় সেইটো কওঁ বা তাৰ যিটো বেটেৰী লাইফ সেইটো খুবেই ভাল লং লাষ্টিং বেটেৰীটো এদিন চাৰ্জ দিলে দুদিন যায় বা চাৰ্জাৰ এন এইছ বুলি কয় আৰু মই ফোনটো অনলাইন যোগে ন'লৈ মই দোকানৰ পৰা লৈছিলোঁ দোকানে মোক অলপমান ৰেহাই দিলে তেওঁলোকে মোক বিশেষকৈ আৰু ফাইভ পাৰ্চেণ্ট ডিছকাউণ্টো দিছে ফোনটো মই এতিয়ালৈকে ব্যৱহাৰ কৰিতো ভালেই পাই আছোঁ কেমেৰাটো খুবেই ভাল স্পষ্ট কেমেৰাৰ ফটোখিনি আৰু ফোনটো খুব স্পিড চলে খুব নিয়াৰিকৈ চলে ধুনীয়াকৈ চলে